হেল্ল' অঁ শুনিছেনে মই এজন খেতিয়ক হয় মোৰ বিভিন্ন ধৰণৰ খেতি আছে খেতিৰ সামগ্ৰীসমূহ মানে খেতিৰ চব্জিসমূহ আপোনালৈ চাপ্লাই কৰিব বিচাৰোঁ ল'ব পাৰিবনে হেৰি মানে চব্জিটো ঘৰৰপৰাই গাড়ীত তোলোৱা হ'ব নহয় চাগে এনেই চব্জিবোৰৰ দামবোৰ জানিব পাৰিম নহয় বিলাহীৰ হৈছে ৰেটটো কেনেধৰণৰ হৈ আছে কেনে ধৰণৰ কি কি চব্জি আপুনি তোলায় বাৰু অঁ আৰু

চব্জিসমূহৰ ৰেটবোৰ চাগে পাছত লগ পালে গম পাম ন হ'ব দিয়ক তেতিয়াহ'লে